মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গাঁৱৰ পৰিৱেশ তেনে পৰিৱেশৰ মাজতেই গাঁৱৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল হয় শৈশৱৰ দিনটো পাৰ কৰে আমিও তেনেদৰে পাৰ কৰিছিলোঁ ওচৰতে থকা বিদ্যালয়ত পাঁচ বছৰৰ বয়সত পঢ়িবলৈ গৈছিলোঁ আৰু তাত পঢ়ি আমি স্কুল শেষ কৰি অন্য স্কুলত পঢ়িবলৈ গৈছিলোঁ আৰু এই পৰিৱেশ আমাৰ বাবে অতিকৈ ধুনীয়া আছিল আমি সকলোবিলাক গাঁৱৰ কাম কৰিব লাগে কৰি পঢ়াৰ প্ৰতি মনোযোগ দিব লাগে এনে পৰিৱেশতেই আমি ডাঙৰ দীঘল হৈ স্কুল পঢ়িছিলোঁ লগৰীয়াৰ লগত ধেমালি কৰিছিলোঁ তাৰপিছত ইয়াৰ মাজতে আমি শিশু শৈশৱৰ দিনবোৰ অতিবাহিত কৰিছিলোঁ তাৰপিছত আমি যেতিয়া ডাঙৰ হৈছিলোঁ তেতিয়া সেই পৰিৱেশতেই আমি খেলা ধূলা কৰি অফুৰন্ত আনন্দ লাভ কৰিছিলোঁ আৰু স্কুল পঢ়াৰ সময়ত আমি কিতাপ পঢ়িছিলোঁ কিতাপ পঢ়াত আমাক মা দেউতাই যিমানখিনি সহায় কৰিব লাগে সিমানখিনি সহায় কৰিব পৰা নাছিল যিহেতুকে তেওঁলোক অশিক্ষিত আছিল তথাপিও আমি নিজৰ চেষ্টাৰ বলতেই প্ৰাথমিক বিদ্যালয় পাছ কৰি অন্য স্কুলত পঢ়িবলৈ গৈছিলোঁ টাউনীয়া পৰিৱেশৰ লগত কোনো ধৰণৰ গাঁৱৰ সম্পৰ্ক নাছিল তাৰ মাজতে আমি পঢ়ি শৈশৱৰ দিনবোৰ অতিবাহিত কৰিছিলোঁ এনেধৰণে আমি শৈশৱৰ দিনবোৰ পাৰ কৰি দিছিলোঁ মুগা